এখন বিয়াৰ কাৰণে বহুত পৰিমাণৰ পানী দৰকাৰ হয় যিহেতু পানী যোগান ধৰিব কাৰণে বহুত অসুবিধা হয় সেইকাৰণে আমি মটৰ ব্যৱহাৰ কৰোঁ আৰু ডাঙৰ ডাঙৰ আমি ড্ৰাম চিনটেক্সত পানী ৰাখি আমি বস্তুটো ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ সুবিধাজনক হয় পানীৰ কাৰণে আমাৰ অসুবিধা নহয় যিহেতু আমি মটৰ ব্যৱহাৰ কৰি টেংকিত ভৰাই পানীটো যিমান পৰিমাণে আমি ৰাখিব পাৰোঁ তেতিয়া আমাৰ সুবিধা হয় তেতিয়া কাৰো অসুবিধা নহয় পানী নহ'লে একো নহয় সেইকাৰণে পানীয়েই প্ৰতিটো বস্তুৰ আমাক বাচন বৰ্তন ধোবৰ কাৰণে পানী দৰকাৰ হয় খাবলৈ দৰকাৰ হয় কিবা কিবি চফা কৰিবলৈ দৰকাৰ হয় বহুতো পৰিমাণে হাত ধোৱা মুখ ধোৱাৰ কাৰণে পানী নহ'লে একো নহয় পানীটো প্ৰয়োজনীয় এক নম্বৰ সেইকাৰণে যিমান পৰিমাণৰ পানীতো আমি ধৰি ৰাখিব পাৰোঁ সিমানে আমাৰ সুবিধা হয়